আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটো আগত বহুত ভাল আছিলে কাৰণ মেট্ৰিক আছিলে এতিয়া মেট্ৰিক পৰীক্ষাটো মেট্ৰিক হেৰিটো মানে উঠাই দিলে উঠাই দিয়াৰ বাবে আজিকালি আমাৰ মনতো বহুত দুখ লাগিছে কাৰণ মেট্ৰিকটো থাকিব লাগিছিলে কাৰণ এইটো অৰিজিনেল আৰু আগৰপৰাই এইটো চলি আহিছে উঠাই দিয়াৰ কাৰণে মানে মনত বহুত দুখ পাইছোঁ কাৰণ চলি থকা হ'লে ভাল আছিলে তেতিয়া মেট্ৰিকটোত পাছ কৰা এটা মানে হেৰি থাকে আৰু এতিয়া আপোনাৰ এনেই ভালেই হৈছে আৰু শিক্ষা ব্যৱস্থাটো ভাৰতীয়ৰ কাৰণে কাৰণ আগতে বহুত বেয়া আছিলে যদিও এতিয়া ভাললৈ আহিছে শিক্ষাবিলাক এতিয়া ল'ৰা ছোৱালীবোৰেও মনোযোগ দিছে পঢ়া শুনাত আগ্ৰহ হৈছে কাৰণ আমাৰ হিমন্ত বিশ্ব ছাৰে বহুত উন্নত কৰিছে অসমখন প্ৰত্যেকটো ক্ষেত্ৰতে এতিয়া অংকনবাদীত সৰু ল'ৰা ছোৱালীবোৰে শিক্ষাটো পাই যায় সিহঁতি লাহে লাহে ডাঙৰ স্কুল এখনলে গৈ বহুত উন্নত দেখুৱায় কাৰণ আজিকালি চোকাও হৈছে ল'ৰা ছোৱালীবিলাক আমাৰ হিমন্ত ছাৰে এইখিনি মানে ষ্টিক কৰি ধৰাৰ কাৰণে আৰু তেওঁ যিটো মানে হেৰিত লৈছে ভাল ধৰণে পাছ কৰিলে তেওঁ একটিভা দিয়ে ছোৱালীবিলাকক কিন্তু সেইটো উঠাই নিছে বহুত ভাল কাম কৰিছে তেখেতে তেখেতক মই ধন্যবাদ দিওঁ কাৰণ তেওঁ অসমখনৰ কাৰণে বহুত উন্নত কৰিছে আৰু অংগনবাদী বহুত ভাল স্কুল কাৰণ অংগনবাদী পঢ়া শুনাৰ ক্ষেত্ৰত বহুত আগুৱাই নিছে অংগনবাদীয়ে অংগনবাদী চলি থকাৰ কাৰণে আজি ল'ৰা ছোৱালীবিলাকে আগ্ৰহে মানে পঢ়া শুনাত গুৰুত্ব দিছে উন্নত হ'ব আমাৰ অসমখন বহুত উন্নত পথলৈ আগবাঢ়ি যাব কাৰণ আমাৰ এই চৰকাৰখনে বহুত উন্নত পথলৈ আগবঢ়াই নিছে এতিয়া জুনিয়ৰ কলেজবিলাক বহুত উন্নত কাৰণ জুনিয়ৰ কলেজত পঢ়া মানে বহুত শিক্ষা মানে আয়ুক্ত কৰা কাৰণ ভাল ৰিজাল্ট কৰিবলৈও সক্ষম হয় ল'ৰা ছোৱালীবিলাকে আজিকালি সেইটো কথাৰ কাৰণে বহুত ভাল লাগে ভাৰতীয় শিক্ষা ব্যৱস্থাটো উন্নত হোৱাটোৱে আমি বিচাৰোঁ চব ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাওক চোকা হওক যাতে ভাল চাকৰি এটা পক তেওঁবিলাকে লাগে আমি সেইটোৱে বিচাৰোঁ আৰু তেওঁলাকবিলাকেও ল'ৰাবিলাকে এতিয়া আগৰ ল'ৰাবিলাক নাই আগৰ ল'ৰাবিলাক আপোনাৰ চেলেং পেতেংকৈ পঠিয়াই আজিকালি মানে পঢ়াত বহুত আগ্ৰহ দেখুৱাই তেওঁবিলাকে তেওঁলোকে পঢ়াটো কি বস্তু এতিয়া বুজি পাইছে কাৰণ আগতে টিঘিলঘিলাই ঘূৰি ফূৰে তিনিবাৰ চাৰিবাৰ মেট্ৰিক দিলেও পাছ নকৰে চাপ্লাইমেণ্টৰিটি পাছ কৰে কাৰণ আগতে আপোনাৰ চাকৰিৰ ক্ষেত্ৰতো আপোনাৰ পইচা দিলে আজি আগতে চাকৰি পায় কিন্তু আজিকালি পইচা দিলেও চাকৰি নাপায় কাৰণ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ ভাল হোৱাৰ বাবে আজি আগ্ৰহ দিয়া ল'ৰা ছোৱালীয়ে পঢ়াত আৰু চাকৰি ক্ষেত্ৰত মানে আগবাঢ়ি যায় কিন্তু পঢ়া শুনা যিটো শিক্ষিত বেছি মানে শিক্ষাত মানে উন্নত সিহে মানে চাকৰি পায় আৰু আমাৰ হিমন্ত বিশ্ব ছাৰে বহুত ভাল ব্যৱস্থা কৰিছে এই ক্ষেত্ৰত কিন্তু আমি তেওঁক শতকোটি প্ৰণাম তেওঁৰ বাবে কাৰণ তেওঁ ভাৰতবৰ্ষখন বহুত আগুৱাই নিছে মই আজিলৈ থওঁ ইমানতে ধন্যবাদ